হয় মই মাছ ধৰি খুব ভাল পাওঁ মাছ ধৰাটো মোৰ এটা হ'বী মাছ আমাৰ ঘৰৰ সকলোৱে ধৰে মোৰ স্বামীয়েও মাছ ধৰিয়েই বছা বজাৰত বিক্ৰী কৰে মাছ ধৰিয়েই আমাৰ পোহপালন দি আছে আৰু মাছ ধৰি আমি গোটেইগিটাই ভাল পাওঁ এনেকৈ মাছ ধৰি আমাৰ সৰু পৰিয়ালটো চলি আছো সৰু বুলিও ক'ব নোৱাৰি পৰিয়ালত আমি সাতজন আছো ডাঙৰো নহয় বাৰু পৰিয়ালটো সৰুও নহয় আমি মাছ প্ৰায়ে ধৰি থাকোঁ আমাৰ ওচৰতে নদী এখন আছে গিলাধাৰী নদী মোৰ হাজবেণ্ডে সদায় যায় মাছ ধৰিবলৈ জাল মাৰিবলৈ যায় প'লো মাৰে মাছ ধৰে বাৰিষা দিনত পথাৰত আমি চেপা টেপাও পাতোঁ লাঙি জাল পাতোঁ আমাৰ খেৱালি জালো আছে খেৱালি জালো নদীত গৈ মাৰে মাছবিলাক ধৰি আনে আৰু সেই মাছবোৰে বজাৰত বিক্ৰী কৰে মাছ ধৰি আমি খুবেই ভাল পাওঁ মাছ খায়ো ভাল পাওঁ বাৰু সিদিনা আমাৰ ঘৰৰ ওচৰত এটা পুখুৰী আছিল পুখুৰীতে আমি কেইবাজনো গৈছিলোঁ মাছ ধৰিবলৈ মাছ ধৰিবলৈ যাওঁতে জাকৈ মাৰি থাকোঁতে সৰু সৰু মাছ উঠিছিল যেনে খলিহনা পুঠি দৰিকণা সেনেকৈ ধৰি থকা অৱস্থাতে তাতে ডাঙৰ বৰালি মাছ এটা জাকৈত সোমাল মই ভবাই নাছিলোঁ যে ইমান ডাঙৰ মাছ জাকৈত সোমাব বুলি মাছটো দেখিয়েই মোৰ বৰ ভাল লাগিছিল আৰু ফূৰ্তি অনুভৱ কৰিছিলোঁ মাছটো ধৰি আনি দাঙিব পৰা নাছিলোঁ প্ৰথমতে তাৰ পিছত জাকৈত যেনে তেনে উঠাই মেলি কমেও চাৰি কেজিমান ওজনৰ আছিল বৰালি মাছটো আমি ঘৰলৈ লৈ আহিলোঁ ঘৰত আনি ল'ৰা ছোৱালীকেইটাইও দেখি বৰ ফূৰ্তি কৰিছিল মাছটো দেখা পাই পেলাই সিহঁতে দেউতাকক চিঞৰিব ধৰিল অ' দেউতা অ' দেউতা চোৱাচোন মায়ে কিমান ডাঙৰ মাছ ধৰি আনিলে আজি দেউতাকো দৌৰি আহিল দেখা পাই ভাল পালে মাছটো দেখি তাৰ পিছত মোৰ শাহু মাক দিলোঁ মাছটো বাচিবলৈ মাছটো বাচি কাটি কুটি আমি ধুনীয়াকৈ দুসাজ খালোঁ মাছটো বৰ সোৱাদ আছিল পুখুৰীৰ মাছ খায়ো ভাল লাগিছিল